মই সাধাৰণতে মাংস ৰান্ধি ভাল পাওঁ মাংসখিনি বনোৱাৰ আগত মই ভালকৈ ধুই পখালি লৈ অকণমান হালধি দি ফ্রিজত অলপ দেৰি ৰাখি থওঁ তাৰপিছত উলিয়াই নহৰু আদা পিঁয়াজৰ পে'ষ্ট কৰি পেলাই মাংসখিনিত ভালকৈ মঠি লওঁ মঠি পেলাই অকণমান দৈ অকণমান জীৰা গুড়ি অকণমান ধনিয়া গুড়ি অকণমান লাল মিৰ্চ পাউডাৰ এনেকৈ মিহলি কৰি ভালকৈ মঠি পেলাই অকণ মিঠাতেল দি আকৌ অলপ আধা ঘণ্টামান ৰাখি থওঁ ৰাখি থোৱাৰ পিছত তাৰপিছত আধা ঘণ্টামান ৰাখি থোৱাৰ পিছত মই কেৰাহী বহাই ল'লোঁ তাত তেল দি পেলাই তাত মই লং ইলাচি ডালচেনি মই খুন্দি কেতিয়াও নিদো সেইখিনি মই আগতে তেলত দি লওঁ দি পেলাই তাত তেজপাত এখিলা দিওঁ দি পেলাই আৰু এটা পিঁয়াজ মিহিকৈ কুটি পেলাই তাত দি লওঁ দি পেলাই মই মাংসখিনি তাত দি বহুত দেৰি ল'ৰাই থাকো প্ৰায় পোন্ধৰ বিশ মিনিটমান লৰোৱাৰ পিছত ভা অকণমান ঢাকনখনে ঢাকো আকৌ উদঙাই আকৌ ঢা আকৌ লৰাও আকৌ ঢাকো তেনেকৈ মই বিশ মিনিটমান সদায় লৰাই থাকো লৰোৱাৰ পিছত মই সেই যে বাচনটোত যে অকণমান গ্ৰেভীৰ নিচিনা লাগি থাকে সেইখিনি মই অকণমান পানী দি তাতে মাংসখিনিত একেবাৰতে পানী নিদিও অকণমান দি পেলাই আকৌ লৰাই থাকো লৰাই থাকো লৰাই থাকো যেতিয়া মাংসখিনি শুকান নিচিনা হৈ যাব তেতিয়া মই তাত পানী ঢা এড কৰি দিওঁ পানীখিনি দিয়াৰ পিছত মই প্ৰায় আধা ঘণ্টামানৰ পিছত মাজে মাজে উদঙাই উদঙাই চাই থাকো তাৰপিছত আকৌ ঢাকো তাৰপিছত আকৌ উদঙাই থাকো যেতিয়া পানীখিনি একদম শুহি শুহি শুহি শুহি একেবাৰে গ্ৰেভীৰ নিচিনা হৈ যাব তেতিয়াহে মই মাংসিখনি উলিয়াই থওঁ খুব সুন্দৰ হয় খাবলৈ আৰু ৰেচিপিটো বহুত আগৰ পৰাই মই এইবিলাক হেৰি কৰি থাকো আৰু মাংস ৰান্ধিও ভাল পাওঁ আৰু মই মানুহক খুৱাইও ভাল পাওঁ